মই যেতিয়া এবাৰ এটা পাহাৰীয়া অঞ্চল আচলতে মোৰ অঞ্চলৰ ওচৰতে অৱস্থিত তালৈ গৈছিলোঁ তেতিয়া যেতিয়া উচ্চতাক মই চাইছিলোঁ ওপৰৰ পৰা তেতিয়া অলপমান ভয় যেন লাগিছিল আৰু যেতিয়া আমি সেই পাহাৰটো ওপৰেদি গৈ আছিলোঁ তেতিয়া এনে লাগিছিল যে আমি বহুত ওখ কিবা বস্তু এটালৈ মানে বগাই গৈ আছো আৰু তৎক্ষণাতে যেন আমি সৰিও পৰিব পাৰোঁ আৰু সেই ক্ষণতে মোৰ অলপমান ফবিয়া বা ভয় জাগি উঠিছিল আচলতে এনেকুৱাই কিছুমান পাহাৰীয়া অঞ্চললৈ গ'লে আমাৰ হঠাতে ভয় হয়েই আৰু মোৰো সেইটোৱে হৈছিল